আমি কুকুৰা পোহোঁ কুকুৰা গঁড়ালত গঁড়ালৰ ভিতৰত আকৌ চাং বনাই কুকুৰাক থাকিবলৈ দিওঁ আৰু কুকুৰা থকা ঘৰতো আমি ভালকৈ চাফচিকুণ কৰোঁ কোনো পোক পৰুৱা সোমাব নোৱাৰাকৈ সাৰি পুচি চফা কৰি ৰাখোঁ কুকুৰা আৰু খাদ্যবস্তু চাউল ধান দি আমি তাক পানী দি খাবলৈ দিওঁ আৰু কুকুৰাই পোৱালি দিয়ে পোৱালি সৰুতে বহুত যত্ন কৰিব লাগে পোৱালি ডাঙৰ হ'লে চাউল চটিয়াই দিলে সিহঁতি নিজেই খায় কিন্তু ডাঙৰো জীৱ জন্তু বুলিলে ৰাতি নেউল চেউলে নিয়ে বুলি সাৱধানকৈ গঁড়াল চাফচিকুণকৈ ৰাখি দৰ্জা বন্ধ কৰি থ'ব লাগে আকৌ ৰাতিপুৱা কুকুৰা গঁড়াল খুলি চাউল চাউল ধান দি পানী দি খুৱাই সিহঁতি তেতিয়া চৰিবলৈ যায় কুকুৰা পোৱালিবোৰ লাহে লাহে ডাঙৰ হৈ গ'লে গঁৰাল ফুল হৈ যায় কুকুৰা পুহিবলৈ বহুত যত্ন আছে আৰু কষ্টও বহুত হয় তাৰ বিনিময়ত আৰু হাঁহো পোহোঁ আমি হাঁহৰ গঁড়াল সদায় ডাঙৰ আৰু বহুত তলখন চাফচিকুণ কৰি চফা কৰি থাকিব লাগে ৰাতিপুৱা হাঁহ মেলি ধান চাউল খাবলৈ দি মেলি দিব লাগে মেলি পেনি চৰিবলৈও সিহঁতক পুখুৰী খাল বহুত দৰকাৰ হয় আৰু ঘাঁহ বনো হাঁহৰ কাৰণে দৰকাৰ হাঁহ দুপৰীয়া বাৰটাত ঘূৰি আহি ঘৰ পায় ঘৰত আকৌ খাবলৈ দি আকৌ খেদিব লাগে হাঁহে পোৱালি দিয়ে এমাহত বাৰ তেৰটা কণী পৰাৰ পাছত হাঁহৰ উমনি দিওঁ হাঁহৰ উমনি দিয়া পাছত এমাহৰ পাছত পোৱালি ওলায় সেই পোৱালিখিনিৰ ওপৰত বহুত যত্ন কৰিব লাগে খাদ্য বস্তু চাউল খুন্দি আৰু পানী দি পোৱালিখিনি ডাঙৰ কৰোঁতে বহুত কষ্ট হয় তাৰ বিনিময়ত লাহে লাহে হাঁহ পোৱালিবোৰ ডাঙৰ হয় ডাঙৰ হোৱাৰ পাছতে প্ৰয়োজন হ'লে কিছুমান ৰাখোঁ আৰু দৰকাৰ হ'লে মাজে সময়ে হাঁহ আমি বিক্ৰী কৰোঁ সেই তেনেকৈ হাঁহৰ আৰু হাঁহ জীয়াই ৰাখিব লাগে পানী নহ'লে হাঁহৰ খাদ্যবস্তু একো নাই ইমানতে মোৰ সামৰণি